অঁ এই মই কাজিৰঙাটো ভ্ৰমণ কৰিব লাগিছিল টাটেল পেকেজ কিমানমান লাগিব সেই সুধিব কাৰণে অঁ টাটেল অহা যোৱাটো ভালদৰে হ'লে অঁ অহাও যোৱাও একেলগ নেকি অঁ অঁ পিছে অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে যাব পৰা যাব

ঠিক আছে মোৰ পাঁচ ছয়জনমান আছে আৰু একেলগে ঠিক আছে হয় অঁ ইনফৰ্ম কৰিম ঠিক আছে অঁ